আমাৰ বিয়া সংস্কৃতি অনুষ্ঠানটো বহুত ডাঙৰ এজন ল'ৰাই এগৰাকী ছোৱালী চাবলৈ প্ৰথমতে ছোৱালী ঘৰলৈ যায় যেতিয়া ছোৱালীজনী পচন্দ কৰে কথা চথা পাতি ভাল দেখে তেতিয়া ঘৰলৈ আহি মাক দেউতাকক কয়হি যে মা মোৰ পচন্দ হৈছে ছোৱালী তোমালোক গৈ চাই আহিবাগৈ তেতিয়া মাক দেউতাক যায় ছোৱালীঘৰ চায়গৈ চোৱাৰ পাছত যদি মাক দেউতাকৰ ছোৱালী পচন্দ হয় তেতিয়া ছোৱালীৰ মাক দেউতাকক মাতি থৈ আহে যে আমাৰ ঘৰো চাবলৈ আহক আহক তেতিয়া ছোৱালীৰ মাক দেউতাক আহে আহি দৰা ঘৰ চায়হি দৰাঘৰ চোৱাৰ পাছত যদি পচন্দ হয় তেতিয়া বিয়াৰ আলোচনা কৰে বিয়াৰ আলোচনা কৰিব আৰু কৰাৰ পাছত দৰাই প্ৰথমতে ছোৱালীক আমাৰ জোৰণ দিয়ে বিয়াৰ এদিনৰ আগত বা মূৰত তেল দিয়াৰ দিনাখন দিনতে জোৰণ দিবগৈ জোৰণ দিওঁতেও বৰ ধুমধামেৰে যায় মানুহ ছোৱালীক অলংকাৰ পিন্ধাই মেলি থৈ আহি তাৰপাছত দৰাৰ মূৰত তেল দিয়ে মূৰত তেল দিয়া দিবৰ দিনাখনো বৰ ডাঙৰকৈ হয় সেইদিনাও খুব বিয়ানাম গাব মহিলাসকলে আৰু এফালে ল'ৰাবিলাকে তাছ খেলিব ফূৰ্তি কৰে ফূৰ্তি কৰা মাজতো দৰা মূৰত তেল দিব মূৰত তেল দি বিয়ানাম গাব গোৱা পাছত সেই দিনটো পাৰ হৈ গ'ল পাৰ হৈ যোৱা দ্বিতীয়দিনা দৰাই কইনাক আনিবলৈ যা যোগাৰ হয় প্ৰায় দহটা এঘাৰটামান বজাত দৰা কইনাক আনিবলৈ ওলাই যায় যোৱাতো বহুত মানুহ যায় বহুত গাড়ী লয় গাড়ী লৈ একদম ধুমধামেৰে গৈ কইনাৰ ঘৰ পায়গৈ কইনাঘৰ সোমোৱাত তেতিয়া ছোৱালীঘৰৰ মানুহে দৰাক আদৰে আদৰি ভিতৰলৈ নিয়ে নিয়াৰ পাছত দৰাক ৰভাতলত বহুৱাইগৈ দৰা আৰু দৰাৰ সখীয়েকক বহুৱাৰ পাছত দৰা ভায়েকে কইনাক বিচাৰি ভিতৰলৈ যায় ভিতৰলৈ গৈ এখন শৰাই দিয়েগৈ শৰাই দিলত কইনাই ওচৰত যিবিলাক বিয়ানাম আয়তীসকল থাকে তেতিয়া সেই শৰাইখন লোৱাৰ পিছত কইনাক দৰাৰ ওচৰলৈ ৰভালৈ উলিয়াই পঠিয়ায় উলিয়াই পঠিওৱাত তেতিয়া কইনা দৰা ৰভাতলত বহুৱাই তেতিয়া ৰাইজে চাব মেলিব বিয়া নাম গাব গোৱা পাছত তাতে ফূৰ্তি ফাৰ্তা কৰিব গোটেই মানুহে হুলস্থূল নাচোন বাগোন কৰি দৰা কইনাক চবে চাব চোৱাৰ পাছত দৰা যেতিয়া সকলো কাম কাৰ্য্য সিদ্ধি হোৱাৰ পাছত দৰাই কইনাক আনিবলৈ লয় তেতিয়া ওলাই হা পাছত গোটেই ঢোল বাদন লগাই লৈ আনে কইনাক অনাৰ পাছত দৰা ঘৰ পায়হি কইনা পোৱা পাছত আৰু দৰাঘৰ সোমায়হি আৰু কইনাক লৈ সোমোৱা পাছত আকৌ আঠদিনত এখন আঠমঙলা পাতে তেতিয়া দৰাই কইনাক লৈ আকৌ কইনা ঘৰলৈ যায় যোৱাত ঘৰ পায়গৈ কইনাঘৰ পায় সেইদিনটো কইনা তাত থাকে থাকি আহে